যিহেতু সৰুৰেপৰাই মই মোৰ গান গোৱাটোকে নিজৰ জিৰণি সময়ৰ ভাললগা কাম বা এটা কলা হিচাপে মই সদায়ে তাক প্ৰয়োগ কৰি আহিছোঁ সেইবাবে যেতিয়াৰপৰাই মই নিজৰ স্কুলত নাম ভৰ্তি কৰিছিলোঁ অংকুৰ শ্ৰেণীৰপৰা তেতিয়াৰপৰাই মই শংকৰদেৱ শিশু নিকেতনত মই প্ৰায়ে যিকোনো অনুষ্ঠানত গান পৰিৱেশন কৰোঁ সেয়া ৰাভা সংগীতেই হওক বা জ্যোতি সংগীতেই হওক বা বৰগীতেই হওক আৰু সেই নচাৰ বা নৃত্য পৰিৱেশন কৰাৰ পৰিৱৰ্তে সদায় মই গান গাই বেছি ভালপাওঁ আৰু মই সৰুৰেপৰাই মোৰ মাৰ সৈতে গান গাই আহিছোঁ বা মায়ে মোক কিবা এটা আঙুলিয়াই দিয়ে বা শিকায় যদিও মই কিছুমান দিশত অকণমান চৰ্চা কৰিবলগা হৈ থাকে তথাপি মই কেতিয়াও কোনো অনুষ্ঠানতে গান পৰিৱেশন নকৰাকৈ নাথাকোঁ স্কুলৰ সেই নাম ভৰ্তি কৰাৰ সময়ৰপৰাই যেতিয়াৰপৰা যেতিয়ালৈকে মই স্নাতক পাছ কৰিছোঁ তেতিয়াৰপৰাই মই যিকোনো অনুষ্ঠানতে গান পৰিৱেশন কৰোঁ বা মই গান শুনি ভাল পাওঁ যেতিয়াই মোৰ স্কুলত অনুষ্ঠান পাতে বা মোৰ মানে মহাবিদ্যালয়ত অনুষ্ঠান পাতে তেতিয়াই মই সেইসকল ব্যক্তিৰ সৈতে যেতিয়া সংযোগ স্থাপন কৰোঁ তেতিয়া বহুতখিনি কথা মই মানে বুজি পাওঁ বা শিকিবলগীয়া থাকে বুলি মই উপলব্ধি কৰোঁ আৰু পৰৱৰ্তী সময়ত মই সেইখিনি নিজৰ শিকিবলগীয়া বস্তুখিনি শুধৰাই পেলাই পুনৰ মই গানৰ প্ৰতিযোগিতাই হওক বা অন্যান্য প্ৰতিযোগিতা নোহোৱাকৈও কিছুমান অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ গতিকে সেই যেতিয়া মই নৱম দশম শ্ৰেণীত পঢ়ি আছিলোঁ বা মই যেতিয়া অষ্টম বা সপ্তমত পঢ়ি আছিলোঁ তেতিয়া মই স্কুলৰ মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সদায়ে মোক সাহস যোগাই আহিছে বা অনুপ্ৰেৰণা যোগাই আহিছে যে তোমাৰ মাতটো ভাল তুমি গান গাব পাৰিবা বা তুমি আজি আমাৰ এটা অনুষ্ঠান পাতিছোঁ তুমি গান এটা গাই দিবা ভাল লাগিব ঠিক তেনেকৈ বিহুৰ সময়ত বহাগ বিহুৰ সময়ত মোক সেই ছাৰ বাইদেউসকলে সদায় মোক এটি গান পৰিৱেশন কৰিবলৈ কয় বহাগ বিহুৰ বন্ধ খোলাৰ আগত নাইবা খোলাৰ পাছত গতিকে সেই সময়ছোৱাত মই বহুত ভালপাওঁ গান গাই আৰু তেনেকৈ জ্যোতি সংগীতেই হওক বা ৰাভা সংগীতেই হওক ভূপেন্দ্ৰ সংগীত হওক প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰোঁ আৰু মই সেইটো নিজকে গৌৰৱবোধ কৰোঁ যে মই যেতিয়া স্কুলৰ পৰ্যায়ত আছিলোঁ মই মহাবিদ্যালয় পৰ্যায়ৰ কথা নাযাওঁ মাত্ৰ মই তাত এবাৰহে পুৰস্কাৰ পাই পাইছোঁ গতিকে যেতিয়া মই স্কুলৰ সময়ছোৱাৰ কথা যদি মই ক'বলে যাওঁ সি এটা মোৰ বহুত জীৱনৰ আপুৰুগীয়া এটা অনুভৱ সেই সময়ছোৱাত মই প্ৰায়ে ভূপেন্দ্ৰ সংগীতেই হওক বা ৰাভা সংগীতেই হওক বা জ্যোতি সংগীতেই হওক প্ৰত্যেকটো গীততে মই প্ৰথমৰপৰা তৃতীয় কোনোবা এটা পুৰস্কাৰ মই পুৰস্কাৰেৰে মই পুৰস্কৃত হ'বলৈ সক্ষম হওঁ গতিকে সেই সময়ৰপৰাই মোৰ ছাৰ বাইদেউহঁতে তেওঁলোকে মোক সদায় অনুপ্ৰেৰণা যোগাই আহিছে বা পৰৱৰ্তী সময়ত সেই যিখিনি কিতাপ মই বা যিবিলাক সৰু গ্ৰন্থ মই লাভ কৰোঁ সেইখিনি বহুত মোৰ জীৱনত অমূল্য সম্পদ বুলি ভাবোঁ বা সেই পুৰস্কাৰসমূহক মই সদায়েই মোৰ নিজৰ মনৰ একোণত সদায় সজীৱ কৰি ৰাখিছোঁ আৰু সেই যিসমূহ আমাৰ মহৎ লোকৰ বাণী হওক বা বিভিন্ন বহুত গুণী জ্ঞানী ব্যক্তি সকলৰ যিখিনি আমাক কিতাপে পুৰস্কৃত কৰা হয় সেই কিতাপসমূহে আমাৰ জীৱনৰ যুদ্ধখনত জয়ী হ'বৰ কাৰণে বহুত সহায় কৰে বা যিখিনি আমাৰ সাধাৰণ জ্ঞান থাকে সেইসমূহ আমি ভালদৰে তাৰপৰা আয়ত্ব কৰিব পাৰোঁ গতিকে স্কুলৰ পঢ়ি থাকোঁতে যিখিনি আমি গীত গাইছিলোঁ সেই গীতসমূহ এতিয়া হয়তো কেতিয়াবা চৰ্চা কৰা নহ'লেও কিন্তু সেই গীতসমূহ সদায় শুনি ভালপাওঁ বা এতিয়াও কেতিয়াবা আওৰাই ভালপাওঁ বা সেই পুৰস্কৃত হোৱা কিতাপ কেইখন যদি কেতিয়াবা মেলি চাওঁ সেই সময়ছোৱাক সদায়েই আমি অনুভৱ কৰিব পাৰোঁ যে সেই স্মৃতিসমূহৰ সৈতে আমি চিৰসেউজ হৈ পৰোঁ আৰু সেই ছাৰ বাইদেউসকলৰ আশীৰ্বাদৰ বাবেই হয়তো কেতিয়াবা কেতিয়াবা আমি যিকোনো সৰু এটা অনুষ্ঠান হ'লেও গান গাবলৈ কেতিয়াবা সুবিধা পাওঁ বা গান গাবলৈ মন যায় গতিকে সেই পুৰস্কৃত হোৱা যিটো এটা হেঁপাহ বা যিটো আমাৰ সেই উদ্যম আছিলে সেইটো সদায়ে থাকিব গতিকে স্কুলত পঢ়ি থাকোঁতে গীত গাইছিল নেকি বুলি সুধিলে আমি ক'ব মই ক'ব পাৰোঁ যে হয় গাইছিলোঁ আৰু সেই সময়ত মই বহুত পুৰস্কাৰেৰে পুৰস্কৃতও হৈছিলোঁ